অঁ মই চিলাই কৰোঁ চিলাইবোৰ কুৰ্চাই গুঠি মেলি শৰাই ঢকা বনাওঁ তাৰপৰা অন্য কিবাকিবি মানে যাক তাক দিওঁ মানে মই সত্ৰলৈও দিওঁ কেতিয়াবা চিলাই তিলাই কৰি শৰাই ঢকা চৰাই ঢকা দোল শৰাইত ঢাকিবলৈ কাৰোবাৰ বিয়া সবাহ পাতিলে পৰিয়ালৰ কাৰোবাৰ বিয়া চিয়া পাতিছে কাৰোবাক ছোৱালী শৰাই ঢকা চৰাই ঢকা দিব লাগে মই সেইবিলাকেই মই দান দিওঁ এইখন লৈ যা তাৰপৰা পৰিয়ালৰ কাৰোবাক মই বোলে এইটো মই চোলা তোলা গুঠিছোঁ এতিয়া ঠাণ্ডা দিন আহিছে গুঠি মেলি সেইটো মাৰ্ফলা গুঠি দিওঁ বা হাত মোজা চাত মোজা এনেকৈ সেইবোৰ গুঠি মেলি কাৰোবাক দিওঁ চুৱেটাৰ টুৱেটাৰ সেইবোৰ গুঠি তেনেকৈ কাৰোবাক কাৰোবাক বিলাও বিয়ায়ে সবাহে বা শৰাই ঢকা চৰাই ঢকাবিলাক দিওঁ আৰু পৰিয়ালৰ ভাগিন ভগীনা নাতি নাতিনী এইবিলাককো প্ৰায় দিওঁ আৰু ঘৰখনতো প্ৰত্যেকৰে আছেই আৰু নিজৰ পৰিয়ালটো দিওঁৱেই তাৰ মাজত কোনোবাই যদি কয় মোক এটা লাগিছিলে মই সেইটো গুঠোঁ গুঠি পেলাই সেইটো বিকিমো তেনেকৈ বিক্ৰী কৰোঁ বা আকৌ কাৰোবাক বনাই তেনেকৈ হেৰিকৈ দিওঁ আৰু পৰিয়ালৰ প্ৰায়ভাগ মই দান দিয়াতে বেছিকৈ যাওঁ বিয়া সবাহ পতা ছোৱালীবিলাককতো মই বহুত দিব লাগে শৰাই ঢকা কি গামোচা কাপোৰ পৰা এনেকৈ সেইবিলাকো বহুত দান দিয়া যায় আকৌ সত্ৰত দিওঁ দক্ষিণপাট সত্ৰলৈও দিওঁ প্ৰায়ে দি থাকোঁ এইখন শৰাই থকা ডাঙৰকৈ লাগে সৰুকৈ লাগে কোনোবাই কয় দিওঁ আৰু ওচৰা ওচৰি এইবিলাক সত্ৰ চত্ৰ সেইবিলাকত দিওঁ নামঘৰলৈ এই এনেকৈ এনেকৈ এইবিলাকত মই শৰাই ঢকাবিলাক গুঠি মেলি দিওঁ তাৰ মাজত আকৌ নিজৰ ঘৰতোত আকৌ অন্য অন্য ওচৰ চুবুৰীয়া মানুহে কয় আমাক এখন দিবি গুঠি তেনেকৈ প্ৰায় বিভাগ দিওঁ মাৰ্ফলা এতিয়া ঠাণ্ডা দিন আহিছে যিহেতু মাৰ্ফলা মই প্ৰায় গুঠিব লাগিব কিছুমানে বৈয়ে দিব লাগিব ঊলৰ হয় গেচেং টাইপত বৈ দিব লাগিব নহ'লে বা গুঠি মেলি দিব লাগিব আকৌ হাতত গুঠা পিন্ধা হাত মোজা টাই চাই সেইবিলাক বহুত দান দিওঁৱেই দিয়াটো বহুতেই হয় আকৌ পৰিয়ালৰ পৰা ইবিলাককতো দিয়াতো বাদেই নিজৰবিলাকে নিজৰটো দুভাগ তিনিভাগকৈ আছে আজি এইফালে ছোৱালীয়ে মই ল'ৰাই বোলে এইটো নালাগে এইটোহে লাগে বছৰি সলাব তেনেকৈ এটা এটা প্ৰায় গুঠি গুঠি দিবই লাগিব সিহঁতৰতো সেইটো নহ'লে নহ'বই বোলে আমুকে আমুকটো প কৰিছে ক'ৰবাত দেখিলেই হ'ল আমুকে আমুকটো মই আকৌ সেইটো ভাবিব লাগিব ভাবি ভাবি ভাবি ভাবি আকৌ তেনেকৈ এইটো এনেকৈ কৰিছে তেনেকৈ কৰিছে এইটো মিলাম মিলাই পেলাই আকৌ সেইটো তেনেকৈ বনাম তেনেকুৱাকৈ বনাই দিম আকৌ বোলে নহয় আকৌ এইটো ওলাইছে মোক এইটোহে লাগে আকৌ তেনেকুৱাকৈ বনাই দিব লাগিব ভাগে ভাগে এতিয়া জী জোৱাইকো দিব লাগিব নাতি নাতিনী ঘৰৰ পৰিয়ালৰ কাক কিমান বিলাম মইতো আৰু বিকো দেই বিকি পেলাই মই পৰিয়াল পোহো ল'ৰা ছোৱালী পঢ়োৱা শুনোৱা পৰা ধৰি লৈ ইত্যাদিকে বহুত কৰিব লাগে সেইবিলাক দি দি মই এতিয়া তা বহুত কৰিবলগীয়া হৈ আছে তাৰ মাজত এতিয়া মই এতিয়া এই ঠাণ্ডা দিন আহিছে এতিয়া এই কেতিয়াবা ৰাতি টোপনি খতি কৰিবলগীয়া হৈ যায় এই আমুকলৈ আমুকটো বোলে লাগিব দেই মোক আমুকটো দিনৰ সময় নাপালেও ৰাতি কৰি দিবলগীয়া হয় টোপনি খতি কৰি দছটা বাৰটা ইমানলৈ বহিব লাগিব বহি কৰিব লাগিব কৰি হ'লেও উলিয়াই দিব লাগিব দিনত সময় নাপালে তেনেকুৱাকৈ কৰোঁ কৰি আকৌ এতিয়া ৰাস আহিছে ৰাসলৈ কিছুমানে মোক আমুকটো লাগিব মোক এইবাৰ হাফ চুৱেটাৰ এটা লাগিব বা ফুল চুৱেটাৰ এটা লাগিব নহ'লে ফলা এই সৰু ছোৱালীবিলাকক ফ্ৰক ফ্ৰক বনাই দিব লাগিব তেনেকৈ সেইবিলাককো সেইবিলাকো কৰি কৰি দিবগৈ লাগিব তেনেকৈ দিওঁতে এতিয়া ঠাণ্ডা দিনতো বহুতেই কষ্ট হয় সেইভাগে দান দিওঁ আকৌ অনচাই গোঁসাই ঈশ্বৰকো দিবলগীয়া হৈছে দক্ষিণপাট সত্ৰ মই হেৰি গোঁসাই ঈশ্বৰক কেতিয়াবা এইবোৰ ভকতে কয় কোনোবা আপোন ভকত থাকে যে প্ৰভু ঈশ্বৰলৈ এনেকৈ লাগে বগা হাফ চুৱেটাৰ এটা বনাই দিব লাগে বা ডিঙিত মৰা মাৰ্ফাল বগাকৈ তেনেকৈ ডিঙিত মেৰিয়াই থাকিবৰ কাৰণে দিব লাগে তেনেকুৱাকে সেইবিলাকতো দানৰ একোৱেই নলওঁ ঈশ্বৰ গুৰিত দিয়াদি দি দিওঁ সেইভাগে দিওঁ আৰু আমাৰ অন্য অন্য মন্দিৰ চন্দিৰবিলাকত শৰাই ঢকাবোৰ প্ৰায় বেছিকৈ যায় আৰু গামোচা কাপোৰবিলাক সেইবোৰটো বাদেই আৰু সেইবোৰতো লেখ জুখ নাই আজি কাৰোবাৰ জোৰনীয়া গামোচা জোৰনীয়া চেলেং সেইবিলাকতো বহুত যায় সেইবিলাকৰ লেখ দিব নোৱাৰোঁ এতিয়া কিমান কি কৰিব লাগে কিমান কৰি আহিছোঁ তাৰমানে মই এতিয়াতো নহয় মই জীয়ৰী কালৰ পৰা এতিয়া বোৱাৰী হৈ বুঢ়ী হ'লোহি বাৰু বয়স হৈছেগৈ হ'লেও জীয়াৰী কালৰ পৰাই মই কৰোঁ জীয়াৰী অকণমানি কালৰ পৰাই সেইবিলাক কৰি কৰি তেতিয়া কোনোবা ছোৱালী বিয়াৰ জোৰনীয়াকৈ চুৱেটাৰ টুৱেটাৰ বনাই দিব লাগে সেইবিলাক মোকহে ক'ব পাৰিবিনে এইটো বনাই দিবিচোন জোৰনীয়াকৈ চুৱেটাৰ এটা সেইটো বনাই দিব লাগিব আকৌ কোনো ইযোৰ ইযোৰাই ক'ব মোক আমুকটো বনাই দিবি জোৰনীয়া চুৱেটাৰ কি চিলাই গাৰু আৰু মাল সেইবিলাক জোৰনীয়া বহুতেই কৰি দিবলগীয়া হ'লে বিয়াবিলাকত সেইবিলাকতো বহুত চিট কৰোঁ কিছুমানক দান দিওঁ কিছুমানৰ পৰা পইচা লওঁ দেই মানুহলৈ পইচালৈ দিওঁ মানুহলৈ দান দিওঁ বাই ভনী বা ককাই ভাই পৰিয়ালবিলাকৰ পৰাটো পইচা ল'ব নোৱাৰি সেইবিলাকৰ দানত যায় তাৰ মাজত আজি বোলে এই গাঁৱৰে এই ঘৰ কোনোবা বোলে ওচৰৰ অঞ্চলৰ মানুহে কিছুমানে সবেইটো চিলাইটো বাৰু ইমান হেৰিকৈ কৰিব নোৱাৰে সেইবিলাকক মই কৰি কৰি দিওঁ পইচা লওঁ উচিত দাম লওঁ লৈ সেইভাগেই মই জীয়াৰী কালতো তেনেকেই চলিলোঁ এতিয়া বোৱাৰীটো হৈ তেনেকেই বহুতক বনাই দিওঁ ঘৰৰ আগৰ শহু শাহু পৰা ধৰি লৈ সবকে বনাই মেলি দিওঁ বা তেনেকৈ নিজেও পিন্ধিছোঁ ল'ৰা ছোৱালীকো পিন্ধাইছোঁ ওচৰ চুবুৰীয়া কাৰোবাকো দিছোঁ দি আৰু তেনেকেই হেৰিকৈ আছোঁ এতিয়া মই দুটা তিনিটামান হাফ চুৱেটাৰ বনাবলগীয়া আজিকালি ফুল চুৱেটাৰটো বৰকৈ গুঠা নিপিন্ধে বাৰু দেই সেইটো এনেই হেৰি নাই হাফ চুৱেটাৰবোৰ ফলাকৈ জেকেট টাইপত সেইবিলাক বনাই পিন্ধিব লাগে সেইবিলাকে ডিজাইনত বনাই বনাই দিব লাগে সেইবিলাক গুঠো এতিয়া ৰাসলৈকে দুই তিনিটামান মই এতিয়া বনাবলগীয়া হৈ আছে সেইকেইটাটো এতিয়া অৰ্ডাৰ লৈ আছোঁ অলপ আৰম্ভ কৰিছোঁ যোৰোতে প্ৰথম আৰম্ভণি কৰি ল'ব পাৰিলে যেতিয়া তেতিয়া আৰম্ভণিটো কৰোঁতেই অকণমান সময় লওঁ সেইখিনি কৰি মেলি কৰি লৈ ৰাতি আকৌ বহিব লাগিব এতিয়া এমাহ আছে এমাহত দুটা তিনিটা চুৱেটাৰ উলিয়াবই লাগিব তাৰ মাজত এটামান দানতো যাব চাগে সেইটো পৰিয়ালৰ ল'ৰা এটাক লাগে সেইটো দানত যাব ইদুটা কি হয় পা পইচা ল'ম আৰু তেনেকেই লৈ আকৌ নিজেও চলিব লাগিব নহয় অকল লোকক চলাই থাকিলেই নহ'ব নহয় নিজেও চলিব লাগিব সেইকাৰণে মই কিছুমানক কওঁ যে মই নোৱাৰোঁ নোৱাৰোঁ নোৱাৰিলেও কয় আকৌ কিছুমানে নহয় কৰ কৰ তই কৰিলেহে ভাল পাওঁ আমুকহে তামুকহে জোখ মাখবোৰ আচলতে কিছুমানৰ বা জোখ মাখত ফিটিং নহয় কিছুমানৰ ফিটিং হয় টান চান ঢিলা জোপা ডিজাইন পাতি লৈ থাকে নহয় কিছুমান ডিজাইনো থাকে সেইবিলাক লৈ চবেইটো নোৱাৰিলে মই কিছুমানক কৰি দিওঁ বা কিছুমানক নিদিওঁ এতিয়া যি মানুহে বা কানি কাপোৰ বোৱা কটা পৰা ধৰি লৈ সবতে সব মানুহে অলপ হেৰি হ'ব লাগে এতিয়া মই আৰু জীয়াৰী কালত যিবিলাকক কৰি দিয়া সেইবিলাকে কয় তহঁতে জীয়াৰীতে আমুকটো কৰি দিছিলি তই এতিয়া আমুক লাগে তমুক কিছুমানক কওঁ বুলি কওঁ এতিয়া ল'ৰা ছোৱালীক শিকিবলৈ হ'ল ছোৱালীকো মই শিকাইছোঁ মই ছোৱালীক শিকাই পেলাই সিহঁতকো কওঁ সিহঁতে এতিয়া ছোৱালীবিলাকেও কয় হ'লেও সেইবোৰ পঢ়ি থকা ল'ৰা ছোৱালী তেনেকৈ কৰিবলৈ যে সময় নাপায় গোটেই হেঁচাটো মোৰ ওপৰত পৰে এতিয়া পথাৰ ঘৰ নাইকিয়াত আজৰি ভাল পথাৰ ঘৰ আহিল মাত্ৰক পথাৰ ঘৰত লাগিলে সেইবিলাক কৰিবলৈ সময় নহয় এইখিনি এতিয়া এই ৰাসৰলৈকে পথাৰ নহয় নহয় এইকেইদিনত অলপ কোবত কৰিব পাৰিম আৰু তাৰপিছত আকৌ এতিয়া থাকিলে যি হ'ল থাকে দিনটো পথাৰ ঘৰ কৰিব লাগিব ৰাতি আহি পেলাই আকৌ লাগিব লাগিব নহ'লেতো আকৌ ঠাণ্ডা গ'ল মাত্ৰক আৰু আঘোণৰ দহ পোন্ধৰ তাৰিখলৈকেহে পাৰিম তাৰপৰা সিফালে ঠাণ্ডা কমি আহি হেৰি হ'লে মানুহক নালাগে আৰু এতিয়া ঠাণ্ডাই গ'ল এতিয়ানো কি ল'বা আৰু সেইটোহে ক'ব তাৰ আগতে এতিয়া এইকেইটা কৰিবলৈ কেইদিনমান চেষ্টা কৰিবলগীয়া হৈছে সেইটো নিজেহে জানিছোঁ মানুহৰ ৰক্ষা নাইকিয়া হৈ আছে দিনটোত গধূলি হ'ল মাত্ৰক এতিয়া বোলে লাইটৰ পোহৰত আৰু জুপি জুপি জুপি জুপি কৰি থাকা কিমান কৰা আৰু হয় এতিয়া তাৰ মাজত আকৌ মাঘ ফাগুনৰ পৰা বিয়া চিজন আহিব তেতিয়া সেইবোৰ গুঠা মেলাত লাগিব লাগিব আকৌ অন্য় চিলাই টিলাই শৰাই ঢকা টেবুল কাপোৰ তেনেকুৱা কিবা কিবি সেইবিলাক গুঠা মেলা সেইবিলাকত লাগিব লাগিব তাৰ মাজে মাজে তাতো চি ব'ব লাগিব বোলে সেইখন কাৰোবাৰ জোৰনীয়া গামোচা চেলেং এনেকুৱা কিবা কিবি বৈ মেলি সেইটোও দিব লাগিব সেইটো দিলেওতো ইনকম আছে মই বোলে এখন গামোচা বেলেগ বৈ দিলে মই দহ পোন্ধৰশ পইচা পাম তেনেকুৱাকেতো দিব পাৰিম তেনেকুৱাকৈ দি দিওঁ লওঁ নহয় চেলেং বওঁ গামোচা বওঁ চুৱেটাৰো সেয়া গুঠি গুঠি দিওঁ সেইবিলাকক দি মেলিয়ে তেনেকৈ লৈ আছোঁ আৰু